আপুনি কবিতা দেউৰী বাইদেৱে কৈছে নেকি বাৰু হয় মই দেল্হিৰপৰা আহিছোঁ ডিব্ৰুগড়লৈ মই আপোনাৰ নাম্বাৰটো মোৰ লগৰ এগৰাকীৰপৰা পালোঁ হয় গতিকে ডিব্ৰুগড় মই সেনেকৈ বৰ ইমান চিনা জনাটো নাই আপুনি অকণমানো থাকিবলৈ বা ফুৰিবলৈ অকণমান সুবিধা কৰি দিব পাৰিব নেকি বাৰু হয় মই ডিব্ৰুগড় ৰেলৱে ষ্টেশ্যনৰ ওচৰত আপুনি দিলে মানে মোৰ ভাল হয় আৰু

ঠিক আছে মই ডিব্ৰুগড়ৰপৰাই আপোনাক ফোন কৰিম আৰু হয় আপুনি ভাড়া আৰু এনেকুৱাবিলাক তথ্য আপুনি মোক জনাই দিলে মোৰ সুবিধা হ'লহেঁতেন ধৰক মই ফুৰিবৰ কাৰণে বা কিবা এনেকুৱা ডিব্ৰুগড় স্পেচিয়েল প্লেছ মাৰ্কেট এনেকুৱাবিলাকত যাবলৈ মোক কিমানখিনি ভাড়া লাগিব কি এইবিলাক আপুনি ডিটেইলছটো মোক দি দিব পাৰিলে ভাল আছিলে

হয় হয় থকা খোৱা এইবিলাকো হয় হয় হয়

হয় হয় আৰু ডিব্ৰুগড়ৰ আপোনাৰ স্পেচিয়েল মোক কিছুমান প্ৰডাক্টটো আপুনি মোক দিব যাতে মই ঘৰত গৈ পেলাই বোলে এইখিনি ডিব্ৰুগড়ৰ ফেমাছ বস্তু যেনেকৈ আপুনি মোক অলপ চাহপাত হওক অইল ইণ্ডিয়া এনেকুৱাবোৰলৈ আপুনি পাৰিলে মোক অকমান সহায় কৰি দিব ফুৰিবৰ কাৰণে হয় ট্ৰেডিশ্যনেল হয়

ঠিক আছে বাইদেউ তেতিয়াহ'লে মই আপোনাক ডিব্ৰুগড় পাই লগে লগে ক'ল কৰিম এইটো নাম্বাৰতে অঁ থেংক ইউ হা ধন্যবাদ আপুনি মোক এইখিনি সহায় কৰি দিয়া বাবে